হেল্ল' টি টি ৰেষ্টুৰেণ্ট মই চয়নিকা গোহাঁয়ে কৈছোঁ আপোনালোকৰ তাত অলপ আগতে মই চিকেন কাৰী আৰু দাল ফ্ৰাই এটা অৰ্দাৰ কৰিছিলোঁ কিন্তু দাল ফ্ৰাই আৰু চিকেন কাৰীটো পেকেটৰপৰা গোটেই ওলাই পৰিছে এইটো খাব পৰা অৱস্থাত একেবাৰে নাই আৰু দাল ফ্ৰাইটো একদম বেয়া গেলা গেলা গোন্ধ ওলাইছে হয়তো তিনি চাৰিদিনৰ আগতেই বনোৱা নেকি তেনেকৈয়ে দি দিছে চ' আপোনালোকে পেকেট কৰোঁতে এইক্ষেত্ৰত মন কৰিব লাগে ন মানে ভালকৈ পেকেট হৈছে নাই আৰু বস্তুখিনি সতেজ হৈ আছেনে নাই ত' কাষ্টমাৰক যদি এনেদৰে বেয়া বেয়া বস্তু দি থাকে কেনেকৈ হ'ব আৰু আপোনালোকে এই ক্ষেত্ৰত অলপমান মন দিব লাগে ন চ' এতিয়া আপোনালোকে এটা কাম কৰক ইয়াৰ ঠাইত আকৌ এটা অৰ্ডাৰ দি দিয়ক আৰু এইবাৰ চাব যাতে বস্তুখিনি বেয়া নহয় আৰু পেকেটটো ভালকৈ কৰিব যাতে ওলাই নপৰে আৰু এইক্ষেত্ৰত আপোনালোকে চাব লাগে এতিয়া মোৰো সময় গৈ আছে আপোনালোকৰো সময় গৈ আছে ন ত' কাষ্টমাৰক যদি চেটিছফাইড কৰিব নোৱাৰে ত' তেতিয়াহ'লে কেনেকৈ হ'ব